মই প্ৰায় এসপ্তাহমান আগতে এমেজনৰ পৰা এডাল হেডফোন অৰ্ডাৰ কৰিছিলোঁ আৰু এই হেডফোনডাল খুবেই ভাল মই যোৱা এসপ্তাহ ধৰি এই হেডফোনডাল ব্যৱহাৰ কৰি আছোঁ হেডফোনডালৰ কোৱালিটিটো বহুত ভাল লগতে ইয়াৰ ছাউণ্ডৰ যি কোৱালিটি সেইটো বহুত পৰিমাণে উন্নত লগতে হেডফোনডালৰ বেছৰ মাত্ৰা বহুখিনি থকাৰ লগতে ইয়াৰ গোটেই ছাউণ্ডৰ ছিষ্টেমটো এটা বেলেঞ্চত থকা বুলি ক'ব পাৰি লগতে এই হেডফোনডালৰ বেটাৰী পিক আপ বহুতখিনি ভাল এবাৰ চাৰ্জ দিলেই প্ৰায় দুদিন তিনিদিনলৈকে শুনিব পাৰি সেইকাৰণে খুবেই ভাল পাইছো হেডফোনডাল ধন্যবাদ